ৰাতিপুৱা শুই উঠিয়ে আমি লালচাহ একাপ খাওঁ লালচাহ বনাওঁতে আমি চাহপাত অকণমান চেনি তুলসী পাতো বা আদা এনেকুৱা বস্তু দি খাবও পাৰি খালে আমাৰ শৰীৰৰ কাৰণেও ভাল তাৰ লগত ধৰক বিস্কুট খালোঁ তাৰ পিছত আমি জলপান খাওঁ নটামান বজাত জলপানত আমি কেতিয়াবা দৈ চিৰাও খাওঁ দৈ চিৰা গুড় নতুবা বৰা চাউল সিজায়ো খাওঁ নহ'লে ৰুটি ভাজিও খাওঁ দুপৰীয়া আমি ভাত খাওঁ ভাত খাওঁতে আমি নানা ধৰণৰ শাক পাচলি বনাওঁ ধৰক দালি বনাওঁ মাটি মাহৰ দালিও বনাওঁ কবি ভাজোঁ আলু গুটিও ভাজোঁ কচু শাকৰো বনাওঁ মানিমুনি নৰসিংহ ভেদাইলতা এইবিলাক বস্তুও আমি খাওঁ ৰান্ধোঁতে অকণমান সময় লাগে বাৰু তথাপি খাই ভাল পাওঁ আৰু এইবিলাক বস্তু আমাৰ ঔষধি আছে ঔষধি গুণ আছে যিবিলাক বস্তু খালে আমাৰ ধৰক ভেদাইলতা মানিমুনি নৰসিংহ পনৌনুৱা মধুসোলেং এইবিলাক বস্তু খালে আমাৰ শৰীৰৰ কাৰণেও ভাল এইবিলাক বস্তু খাব লাগে তাৰ উপৰিও আমি মাছ মাংসও খাওঁ মাছ মাংস আমি ধৰক পুঠি মাছৰ টেঙা জোল খাওঁ ঔটেঙা বিলাহী কণবিলাহী দিওঁ ৰান্ধি খাওঁ মাংস লোকেল মূৰ্গী ঘৰতেই পোহা মূৰ্গী লোকেল মাংস ছাগলী মাংস এইবিলাকো খাওঁ তাৰ উপৰিও আমি কেতিয়াবা মন গ'লে ধৰক পিঠাপনা বনাই খাওঁ পিঠাও নানা ধৰণৰ পিঠা আছে ধৰক টেকেলী পিঠা বৰ পিঠা তিল পিঠা বৰ পিঠা ঘিলা পিঠা নাৰিকল লাড়ু চুজিৰ লাড়ু এইবিলাক নানা ধৰণৰ বনাই খাওঁ আমি